মই আপোনালোকৰ পৰা এটা ম'বাইল কিনিছিলোঁ আজিৰ পৰা ছয় পাঁচ মাহ মান আগত মই ম'বাইলটো চলাই বহুত ভাল পাইছোঁ আৰু ম'বাইলটো গোটেইখিনি ভালেই ছাইডৰ ফালেদি বেটাৰীটোও বহুত ভাল এ এবাৰ ফুল চাৰ্জ দিয়াৰ পিছত এক দিন ভালকৈ চলি যায় তাৰপিছত আপোনাৰ কেমেৰা কোৱালিটিটোও বহুত ভাল দিনত হওক বা ৰাতি হওক ধুনীয়া ফটো আহে তাৰপিছত আপোনাৰ ডিচপ্লেও ভাল ধুনীয়া কালাৰ ম'বাইলটোৰ তাৰপিছত আপোনাৰ গেইম খেলিলে ম'বাইলটোৰ অলপো মানে ফাচি যায় নাইবা তেনেকুৱা একো দিগদাৰী নহয় বহুত ধুনীয়াকৈ ম'বাইলটো চলি আছে তাৰপিছত চেইম আপোনাৰ এটা বেগো কিনিছিলোঁ তাৰ পৰা বেগটোও মানে বহুত ভাল পাইছোঁ মই এতিয়া বেগটো মানে আগতেই কিনা হৈছিলে এতিয়া দুই তিনি বছৰ হৈ গ'ল বহুত ধুনীয়াকৈ চলি আছে এডালো আজিলৈকে মই চেইন মানে বদলাব লগা হোৱা নাই ধুনীয়াকৈ চলি আছে কালাৰটো মানে কিনাৰ লগে লগে যেনেকুৱা আছিল কালাৰটো অলপো কমি যোৱা নাই চেইম ভালেই হৈ আছে আৰু তাৰপিছত এটা মই টিভিও কিনিছিলোঁ টিভিটো ধুনীয়া চলি আছে চাউন চাউণ্ডটো বহুত ভাল টিভিটোৰ আৰু বাকী ডিচপ্লে কালাৰটো বহুত ভাল